মই বনাব বিচৰা কাপোৰৰ ডিজাইন বুলি ক'লে আমি এতিয়া থলুৱা কাপোৰবোৰৰ ডিজাইনটোৱেই জানো মানে বৰ মানে তেনেকুৱা ধৰণৰ ডিজাইনাৰ বা তেনেকুৱা মানুহৰ দ্বাৰাই আমি কাপোৰবোৰ তেনেকে নবনাওঁ কিন্তু আমাৰ গাঁৱলীয়া মানুহখিনিয়ে যেনেকে তাৰমানে বোৱা কটা কৰে ঠিক তেনেকে আমি ধৰক গাঁৱৰ মানুহখিনিয়ে যিখিনি জানো মানে আমাৰ মা মোৰ প্ৰথম গুৰু হ'ল মা মানে বোৱা কটাৰ শিক্ষাৰ ক্ষেত্ৰত গতিকে মই প্ৰথমে বোৱা কটা মাৰ পৰাই শিকিছোঁ বুলি ক'লে ভুল নহয় ঘৰতে আৰু তেনেকুৱা ধৰক ডিজাইনাৰ বা তেনেকুৱা মই মাতি অনা নাই আজিলৈকে আৰু ভৱিষ্যতে মই বোৱা কটাকে মানে এটা ইনকামৰ মানে পথ হিচাপত ল'ম বুলি মই আশা কৰি আছোঁ গতিকে মই ভাবিছোঁ ঘৰতে থাকি বোৱা কটা কৰি মানে ইনকাম কৰি লৈ ঘৰতে ধুনীয়াকে সুস্থ জীৱন পালন ল'ম এটা বুলি ভাবি আছোঁ গতিকে সেই সিদ্ধান্তটো মই মাৰ পৰাই ধৰক শিকি পেলাই মই লৈছোঁ নিজেই আৰু মোক শিকোৱা বোৱা কটা শিকোৱা মানুহ হিচাপত মই প্ৰথম প্ৰথম মই মাৰ পৰাই শিকিছোঁ এতিয়া মোৰ মা বাৰু এই দুুনীয়াত নাই গতিকে তথাপিও মই মানে এতিয়া বহুত ধৈৰ্য শক্তিৰে মই কাপোৰ বোৱা কটা কৰি আছোঁ আৰু সেই কাপোৰবোৰ মই বিক্ৰীও কৰোঁ ধৰক গামোচা বওঁ মেখেলা চাদৰ বওঁ এইবোৰ আমাৰ থলুৱা ডিজাইনৰ যিখিনি আছে সেইখিনিৰে মই হেৰি কৰোঁ অসমীয়া সাজ তেনেকৈ এই ফুল বচা কাপোৰ গামোচা এইবোৰো মই বনাওঁ গতিকে মই কাপোৰবোৰ ধৰক বেছিকৈ বনালেও কেতিয়াবা মই দোকানতো দি আহোঁ কাপোৰৰ দোকানতো দি আহোঁ তেনেকৈ অলপ কিছু কিছু মানে বনাওঁ আৰু ইয়াৰ পৰা কাপোৰ বনাবলৈ মই কোনো সংস্থা বা কোনো হেৰিৰ পৰা আজিলৈকে কোনো তেনেকুৱা ধৰক বিত্তীয় সুবিধা বা তেনেকুৱা প্ৰশিক্ষণ বা তেনেকৈ বাহিৰত গৈ হেণ্ডলুম বা এইবিলাকত প্ৰশিক্ষণ লোৱা নাই আৰু ঘৰতেই মই এইখিনি হেৰি কৰি মানে যিখিনি মাৰ পৰা শিকিছোঁ সেইখিনিৰে সেইখিনি অভিজ্ঞতাৰে মই কাপোৰবোৰ বনাওঁ সেনেকেই মই অলপ চলপ মানে হেৰি কৰি মানে টকা পইচা উপাৰ্জন কৰোঁ বৰ বেছি নাই পৰা নাই যদিও সেইখিনিয়ে কৰোঁ আৰু মোৰ প্ৰেৰণা বুলি ক'লে কাপোৰ বোৱাৰ ক্ষেত্ৰত কোনো ব্ৰেণ্ড বা অনলাইন তেনেকুৱা নাই ধৰক এই এনেকেই মই দোকান চোকান সৰু সুৰা দোকান কিছুমানতে কাপোৰ কাপোৰ দি এই মানে গামোচা চামোচা এনেকে বৈ মানে দি থৈ আহো মেখেলা চাদৰ বা তেনেকে তেওঁলোকেও মোক এটা ধুনীয়া হেৰি দিয়ে মানে মজুুৰি এটা দিয়ে ঠিক তেনেকৈ মই চলি আছোঁ আৰু এনেকে তাৰপিছতে কাপোৰটো আমাৰ অসমীয়া সমাজত কাপোৰ বোৱা এটা সংস্কৃতিয়ে আছিল আগতে কিন্তু এতিয়া ধৰক বিভিন্ন ধৰণৰ উইভিং বা তেনেকুৱা ডাঙৰ ডাঙৰ সংস্থাবিলাকৰ দ্বাৰাই মানে বনোৱা হয় এনেকে আৰু এইবোৰ ধৰক অসমৰ বিভিন্ন ঠাইলৈকে গৈছেও তেনেকুৱা তাৰপিছতে খিনিয়ে কৈছোঁ কাপোৰৰ বিষয়ে কাপোৰ বনোৱা মোৰ সৰুৰ পৰাই শিকিছিলোঁ মোটামুটি পোন্ধৰ ষোল্ল বছৰ বয়সৰ পৰাই শিকিছিলোঁ আৰু এতিয়াও কৰিয়ে আছোঁ সেইকাৰণে মানে মানে মই বিশেষ বজাৰ এখন বা তেনেকুৱা ডাঙৰ ইণ্ডাষ্ট্ৰী মোৰ নাই যদিও মানে মই ঘৰতে যিখিনি পাৰোঁ সেইখিনিয়ে মানে মই মানে বনাই মেলি চলি আছোঁ আৰু মানে গতিকে বৰ বিশেষ মই মানে কাপোৰৰ ডাঙৰ দোকান বা তেনেকুৱা মোৰ নাই মোক অনুপ্ৰেৰণা যোগাইছিলে মোৰ মায়ে কাপোৰ বোৱাত প্ৰথম সেইখিনিয়ে তাৰমানেে মানে মোৰ বোৱা কটাত মোৰ কৰি মোৰ খুবেই ভাল লাগে আৰু মনবিলাকো বোৱা কটাত লাগি থাকে মনটোও মোৰ ভাল লাগি থাকে সেইকাৰণে আৰু অলপ উপাৰ্জনো হয় সেইকাৰণে মই বোৱা কটা কৰোঁ কৰি থাকোঁ এতিয়া মানে এইখিনি মোৰ বোৱা কটাৰ ওপৰত অভিজ্ঞতা মানে